হয় কওক

অ' আপুনি দীপৰ বিলত পোৱাৰ পিছত আপুনি কামাখ্যা মন্দিৰ চাব পাৰিব ওচৰতে আছে কামাখ্যা মন্দিৰ চাই আপুনি চিৰিয়াখানালৈকে যাব পাৰিব তাৰপিছত আপুনি ছায়েঞ্চ মিউজিয়াম চাব পাৰিব তাৰপিছত আপুনি বালাজী মন্দিৰ আছে বালাজী মন্দিৰ চাব পাৰিব তাৰপিছত আপুনি গুৱাহাটী ইউনিভাৰ্ছিটি চাব পাৰিব তাৰপিছতে আপুনি ভূপেন হাজৰিকাৰ সমাধি স্থল আছে সেইটো চাব পাৰিব গুৱাহাটীততো বহুত ঠায়েই আছে আপুনি আমাৰ হাই ক'ৰ্টো চাবলগীয়া আছে গুৱাহাটী তাতে পাৰ্ক আছে দীঘলী পুখুৰী পাৰত দীঘলীপুখুৰী পাৰ্কত ফুৰিব পাৰিব আৰু চন্দ্ৰপুৰ যাব পাৰিব আপুনি মনোৰম দৃশ্য আছে চন্দ্ৰপুৰত এই আপুনি বহুতখিনিয়ে চাব পাৰিব গতিকে আপুনি সময় পালে পুৱাৰ পৰা ঘূৰিলে গোটেইখিনি কভাৰ হৈ যাব তালৈতো আমাৰ উবেৰ হেৰি আছে তেওঁলোকে মিটাৰ চিষ্টেমত হয় উবেৰত আপুনি ল'ব পাৰিব সস্তাতে হয় উবেৰ কোম্পানীত আপুনি টেক্সি ল'ব আৰু এইটো তেওঁলোকৰ মিটাৰ চিষ্টেমত মিটাৰ ৰীড কৰি পইচাটো তেনেকুৱা হয় অঁ পাব পাব আপুনি যেনেকুৱা ক্লাছৰ হোটেল লাগে তেনেকুৱাই পাব দামী হোটেল লাগিলে দামীয়ে পাব আৰু কম দামী লাগিলে আমি এৰেঞ্জো কৰি দিব পাৰোঁ